হয় মই ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পাইছোঁ লগতে ৰন্ধন প্ৰতিযোগিতাত বহুবাৰ ৰন্ধনৰ বাবে পুৰস্কাৰো পাইছোঁ ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাতো মোৰ এটা নিচা বিশেষকৈ মই অসমীয়া পৰম্পৰাগত জা জলপান যেনে ভাত পিঠা মুঠিয়া পিঠা হুৰুম আখৈ টেকেলি পিঠা আদিৰ বাবে পুৰস্কাৰ পাইছোঁ লগতে অসমীয়া পৰম্পৰাগত আঞ্জাসমূহ যেনে লফা বগৰী গৰৈ মাছৰ জোল হাঁহ কোমোৰা কাৱৈ মাছ আৰু পালেং অমিতাৰ খাৰ আঞ্জা বৰ্হা টেঙা শেৱালি ফুলৰ বৰ নিম তিতা পাভ মাছ আৰু ঔটেঙা ঢেঁকীয়া আৰু বুট চাটনিৰ ভিতৰত পানী টেঙা খাৰলি আদিৰ বাবে পুৰস্কাৰ পাইছিলোঁ যোৱা বছৰ মই ডিব্ৰুগড়ত অনুষ্ঠিত এক্সপ'ত অংশগ্ৰহণ কৰিছিলোঁ আৰু ইয়াতো মই অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰসমূহ প্ৰস্তুত কৰিছিলোঁ যেনে তিল গাহৰি চুঙা চাউল কোমল চাউল কলডিলৰ লগত পাৰ মাংস ৰঙালাও আৰু হাঁহ মাংস মোৱা মাছ পাতত দিয়া কুকুৰা মাংসৰ চুৰুহা কলাকচু কণবিলাহী পাতত দিয়া তিল গাহৰি চুঙাত দিয়া আৰু আমাৰ অসমীয়া পৰম্পৰাগত যেনে চুঙাত কণী পুৰি খোৱা ইত্যাদিসমূহ এই এক্সপ'খনত মই দেখুৱাইছিলোঁ আৰু মোৰ খাদ্যসমূহে এই এক্সপ'খনত মানুহৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল কাৰণ মই গ'ম পাইছিলোঁ যে প্ৰথম দিনাখন যিখিনি খাদ্য মই দেখুৱাইছিলোঁ কাৰণ দ্বিতীয় দিনাখনো সেই একেখিনি মানুহেই মোক বিচাৰি আহিছিল যে এই কেই তিল গাহৰি চুঙা চাউল দিয়কচোন বুলি কিন্তু মই সেই অনুপাতে তেওঁলোকক যোগানহে ধৰিব নোৱাৰিছিলোঁ আৰু ইয়াৰ পৰা মই এইটো কথা গ'ম পাইছিলোঁ যে মানুহৰ মাজত মোৰ খাদ্যখিনিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে আৰু বৰ্তমান মই এই খাদ্য সম্ভাৰসমূহৰ দ্বাৰা এটা ব্যৱসায়ো অ' সৰুকৈ গঢ়ি তুলিছোঁ বিশেষকৈ আনকি পিঠাখিনিও তিলৰ লাড়ু তিল পিঠা নাৰিকলৰ লাড়ু ইত্যাদিখিনি মই ব্যৱসায় হিচাপে যোগান ধৰোঁ লগতে মই তিল গাহৰি

হাঁহৰ মাংস তিল কুকুৰাৰ মাংস ইত্যাদিসমূহ অৰ্ডাৰ লওঁ আৰু সেই অনুপাতে মই কাষ্টমাৰক যোগান ধৰোঁ মোৰো এটা ইউটিউব চেনেলো আছে মই বিশেষকৈ যেতিয়া ঘৰত কেতিয়াবা অকলশৰে থাকিলে কিছুমান খাদ্য মই ৰান্ধোঁ আৰু বা আলহী দুলহী যদি আহে আমাৰ ঘৰলৈ তেতিয়াও মই এই খাদ্যসমূহ ৰান্ধি ইউটিউব চেনেলটোত ভিডিঅ' কৰি আপলোড দিওঁ আৰু এই ক্ষেত্ৰত মই বিশেষকৈ মন কৰি মন দিছোঁ যে আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে যেনে বড়ো কাৰ্বি ৰাভা মিচিং ইত্যাদিসকল আৰু মই তেওঁলোকৰো পৰম্পৰাগত খাদ্যসমূহ উলিয়াই আনি ইউটিউব চেনেলত দিবলৈ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই অতি মন দিছোঁ যে যিমান পাৰোঁ মা মছলা কমকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ আমি অসমত থকা মানুহখিনিয়ে আমি ইমান মা মছলা নাখাওঁ আমাৰ ঘৰুৱাভাৱে বাৰীত উপলব্ধ আদা ধনীয়া পিঁয়াজ ৰচুন ইত্যাদি দা সমূহ ইত্যাদি ব্যঞ্জন উপাদানসমূহ দিয়েই আঞ্জাসমূহ ৰান্ধিবলৈ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত মই মানুহৰ পৰা যথেষ্ট সমাদৰো পাইছোঁ কাৰণ ইউটিউব চেনলেত ভিডিঅ'সমূহ দিয়াৰ পাছত যিটো কমেণ্ট চেকচন থাকে এই কমেণ্ট চেকচনত এটা ধুনীয়া ধুনীয়া কমেণ্ট আহে কাৰণ মই মাজে মাজে সকলো মানুহৰ হাতৰ এটা টিপা থাকে চ' মই এটা সকলো মানুহক যে কোনটো সময়ত কি দিব লাগে তাৰ বাবে টিপছ দিওঁ যেনে মাংস ফুটিলেহে আলু বা পানী দিব লাগে ইত্যাদি ধৰণৰ কথাবোৰ মই ইউটিউব চেনেলক দৰ্শকসকলক ক'বলৈ চেষ্টা কৰোঁ আৰু মোক মানুহে ফোনো কৰে যে বাইদেউ আপোনাৰ এই আঞ্জাখন বহুত ভাল লাগিছিল আৰু আমিও ঘৰত চেষ্টা কৰিছোঁ ৰান্ধিবলৈ আৰু কম সময়তে ৰান্ধিবও পাৰিছোঁ এনেদৰে কৈছে আৰু মই বিশেষকৈ স্বাস্থ্যসন্মত দিশটো বেছি গুৰুত্ব দিওঁ আৰু সকলোৰে উপকাৰী স্বাস্থ্যটো উপকাৰী খাদ্যহে ৰান্ধোঁ লগতে মই শিশুসকলৰ বাবেও খাব পৰাকৈ খাদ্যসমূহ ৰান্ধোঁ এইখিনিয়েই আছিল মোৰ ক'ব পাৰি যে মোৰ ৰন্ধনৰ ক্ষেত্ৰত অভিজ্ঞতা যথেষ্টখিনি ভাল